মোৰ পাকঘৰত থকা বিভিন্ন ধৰণৰ বাচন বৰ্তন হৈছে কুকাৰ কেৰাহী কাঁহী বাটি চামুচ আদি ইত্যাদি কুকাৰত আমি ভাত ৰান্ধো কেৰাহীত আমি আঞ্জা ৰান্ধো বিভিন্ন ধৰণৰ ব্যঞ্জন ৰান্ধো বিভিন্ন ধৰণৰ সোৱাদ অনুযায়ী আমি তাত বিভিন্ন ধৰণৰ আমি ৰেচিপি বনাওঁ কাঁহী থালবিলাকত আমি খাওঁ থালবিলাক আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ আমাৰ পাকঘৰত ফিল্টাৰ আছে ফিল্টাৰত আমি পানী দিওঁ পানীটো আমি ফিল্টাৰত চাফা কৰি খাওঁ গেছ আছে গেছ চিলিণ্ডাৰ গেছ ষ্টভ গেছ আমি গেছৰ দ্বাৰা আমি ভাত বনাওঁ গেছৰ পৰা আমি জুই ওলায় তাৰ ব্যৱহাৰৰ ফলত আমি ভাত বনাওঁ বিভিন্ন ধৰণৰ ব্যঞ্জন বনাওঁ লগতে আমি তাত বিশেষ বিশেষ নিজৰ সোৱাদ অনুযায়ী আমি সকলো ধৰণৰ তাত ব্যঞ্জন ৰান্ধো আৰু ৰান্ধি আমি সকলোৱে খাওঁ পা পাকঘৰত বিভিন্ন ধৰণৰ বস্তু আছে আপোনাৰ ফ্ৰীজ আছে নিজৰ উপযোগীকৈ আপোনাৰ বাচন বৰ্তন আছে বাচনবোৰৰ চিমনি আছে চিমনিৰ দ্বাৰাই আমি বনোৱা বস্তুৰ পৰাই যিবোৰ ভাপ ওলায় সেই ভাপবোৰ আমি ঘৰৰ পৰা বাহিৰত ওলাবৰ বাবে চিমনি ব্যৱহাৰ কৰোঁ চিমনি থকাৰ ফলত আমাৰ আন আন আন আন ৰুমবিলাক লেতেৰা নহয় তাৰ ফলত আমাৰ সকলো পাকঘৰটো চাফা হৈ থাকে চাফা হৈ থকাৰ ফলত আমি বেমাৰ আজাৰ কমকৈ কমত পৰোঁ আৰু ভাল খাদ্য খাবলৈ উপযোগী হওঁ সকলো ধৰণৰ বিশেষ কাম খোৱাৰ বিশেষ কাম আমি পাকঘৰতে আৰম্ভ কৰোঁ আৰু পাকঘৰৰ বাচন বৰ্তনৰ দ্বাৰাই আমি আৰম্ভ কৰোঁ